পৰ্যটকক আকৰ্ষিত কৰিবলৈ আমাৰ অঞ্চলত পৰ্যায়ত সম্পদ আন্তঃগাঁথনি আছে কাৰণ আমাৰ ইয়াত বহুতকেইটা বস্তুৱেই আছে যিটো বস্তু আমাৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে কাৰণ ধৰক আপোনাৰ জগন্নাথ মন্দিৰটোত তাত আমাৰ বহুতকেইজন দেৱ দেৱতাৰ দেৱ দেৱী আছে য'ত নেকি বহুত বহুত দেশত নাইও বহুত দেশত নাই মানে আৰু কিছুমান অঞ্চলত বা কিছুমান যেনেকৈ ধৰক অৰুণাচলৰফালে আপোনাৰ তেনেকুৱা ধৰণৰ কোনো মন্দিৰ বা দেৱ দেৱতাৰ কোনো স্থান নাই তো তেখেতলোকে যদি জানিব বিচাৰে আকৰ্ষণ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ আকৰ্ষণ কৰিব পাৰে কাৰণ বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ বস্তু চাব বিচাৰে কিছুমান ঠাইৰপৰা মানুহ আহে য'ত মন্দিৰ নাথাকে য'ত নেকি দেৱ দেৱতাৰ কোনো আজিলৈকে সন্মুখত চাই পোৱা নাই বা দৰ্শন কৰি পোৱা নাই ত' তেনেকুৱা ধৰণৰ পৰ্যটকৰ কাৰণে আমাৰ জগন্নাথ মন্দিৰটোৰ এটা খুবেই ভাল স্থান বুলি মই প্ৰকাশ কৰিম কাৰণ আমাৰ জগন্নাথ মন্দিত বহুতকেইজন দেৱ দেৱতাৰে মন্দিৰ আছে বহুতকেইজনৰ যেনে ধৰক দুৰ্গা মন্দিৰ গণেশ মন্দিৰ হনুমান মন্দিৰ শিৱ মন্দিৰ সৰস্বতী মন্দিৰ তো গোটেইকেইটা ভগৱানৰে দৰ্শন কৰিব পাৰে তো মই ভাবোঁ হয় আমাৰ ইয়াত আছে আৰু অধিক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আমাৰ ইয়াত আছে ব্ৰহ্মপুত্ৰখনো আছে যিহেতু ব্ৰহ্মপুত্ৰখন আমাৰ মেইন ৰাস্তাৰপৰা খুবেই ওচৰতে আছে ব্ৰহ্মপুত্ৰখন ব্ৰহ্মপুত্ৰখনৰ কাষত বহি খুব ধুনীয়া এটা ভিউ ল'ব পাৰে তো সেই ভিউটো চাই কিছুমান মানুহে আকৰ্ষণো হ'ব পাৰে তো এনেকুৱা ধৰণৰে আমাৰ ইয়াত সম্পদ আছে পৰ্যটকৰ সম্পদ আছে য'ত নেকি আমাৰ ইয়াত মানুহে বিভিন্ন ধৰণৰ বস্তু ইয়াত আকৰ্ষণ অনুভৱ কৰিব পাৰে যিহেতু ত' আমাৰ ইয়াত পাৰ্কো আছে বিভিন্ন ধৰণৰ পাৰ্ক য'ত ইউনিভাৰ্চিটি পাৰ্কত আমাৰ বিভিন্ন ধৰণৰ গছ গছনি খুব ভাল ইমানখিনি বস্তু আছে য'ত নেকি মানুহবিলাকে যদি এক্সপ্ল'ৰ কৰিব বিচাৰে তো তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে ইউনিভাৰ্চিটি পাৰ্কত গৈ খুব ধৰণৰ এটা ভাল এটা জ্ঞান লাভ কৰিব পাৰে তো আছে আমাৰ ইয়াত বহুতখিনি বস্তুৱেই আছে আৰু এইসমূহ আমাৰ উন্নতি কৰিব হ'লে আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত বস্তু স্থাপিত কৰিব পাৰে এয়াই মোৰ ধাৰণা